এশ পাঁচশ তিনিশ দহ চাৰিশ আঠ দুই লাখ পঞ্চাছ হাজাৰ পাঁচ লাখ দুই হাজাৰ এশ দহ আঠশ দহ নশ নব্বৈ ন লাখ পাঁচ হাজাৰ আঠশ ন